হয় হয় মই এখন কিতাপ পঢ়িছিলোঁ কনকসেন ডেকাৰ কিতাপ গৃহযুদ্ধ গৃহযুদ্ধ বুলি এখন কিতাপ পঢ়িছিলোঁ উপন্যাস এখন সেই কিতাপখনত এজন দুখীয়া মানুহৰ দুখীয়া বাপেকৰ মানে এজন সন্তানৰ কথা তেওঁৰ জীৱন সংগ্ৰামটো এনেকৈ এনেকুৱা ধৰণে আগবাঢ়ি যোৱাৰ বৰ্ণনা কৰিছে খুব আচলতে দৰিদ্ৰ পৰিয়ালৰ এজন সন্তান খুব অত্যন্ত মেধাসম্পন্ন দৰিদ্ৰতাসম্পন্ন এজ এটা পৰিয়ালৰ এজন সন্তান আৰু খুব সাত্বিক এটা পৰিয়ালৰ এজন সন্তান সেই সন্তানটোৱে জীৱন যুদ্ধখনৰ বিষয়ে ইমান সুন্দৰভাৱে কনকসেন ডেকা ডাঙৰীয়াই বৰ্ণনা কৰিছে গৃহযুদ্ধ নামৰ উপন্যাসখনত সেই চৰিত্ৰটো যেতিয়া আমি চৰিত্ৰটোৰ ভিতৰত যেতিয়া আমি সোমাই গৈছিলোঁ সেই চৰিত্ৰটোৰ বাল্য অৱস্থা সেই চৰিত্ৰটোৰ যৌৱন অৱস্থা সেই চৰিত্ৰটোৰ ডেকা অৱস্থাত ভিতৰত যেতিয়া আমি সোমাই গৈছিলোঁ মই আচলতে খুব দুখত মই ভাগি পৰিছিলোঁ ম্ৰিয়মান হৈছিলোঁ আৰু সেই উপন্যাসখন মোৰ জীৱনৰ মই অধ্যয়ন কৰা উপন্যাসখিনিৰ ভিতৰত এখন অন্যতম শ্ৰেষ্ঠ উপন্যাস আৰু মই ভাবোঁ কনকসেন ডেকা অসমৰ বিশিষ্ট সাহিত্যিক কনকসেন ডেকাৰ সমগ্ৰ সৃষ্টিৰাজি সেইখন এখন মানে উল্লেখযোগ্য এখন মানে উপন্যাস আৰু সেই উপন্যাসখনে মোক সেই চৰিত্ৰটোৰ ভিতৰত যেতিয়া মই সোমাই গৈছিলোঁ মই খুব দুখত আচলতে ভাগি পৰিছিলোঁ আৰু সেই উপন্যাসখনেই মোৰ জী মোক কন্দুৱাইছিল